ফকৰা যোজনাবোৰ হৈছে অসমীয়া ভাষাত প্ৰবাদ ৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ অসমীয়া গঞা ৰাইজে বুজিব পৰাকৈ মানে ব্যৱহাৰ কৰা সৰল ভাষাত ব্যৱহাৰ কৰা আখৰ মানে জ্ঞান যিটো বস্তু ধৰক একেবাৰে সৰল সহজ ভাষাত অসমীয়া ৰাইজে মানে বুজিব পৰাকৈ কোৱা যায় আমি যিবিলাক ফকৰা যোজনা ব্যৱহাৰ কৰোঁ এই ফকৰা যোজনাবোৰ আচলতে একেবাৰে সৰল সহজ যে আমি ধৰক কিছুমান ফকৰা যোজনা ব্যৱহাৰ কৰোঁ যেনে মই তাৰে কেইটামান কৈ দিছোঁ ইমান বেছিকৈ নাজানো তথাপিতো যিকেইটা জানো তাকে কৈছোঁ অধিক মাছত বগলী কণা অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ অধিক ভোজন পেটলৈ বেয়া অতি ভক্তি চুৰৰ লক্ষণ এই এনেকুৱা কিছুমান ফকৰা যোজনা আছে এতিয়া আছে ধৰক অভাৱত স্বভাৱ নষ্ট আকৌ কিছুমানে কোৱা যায় ধৰক অচিন কাঠৰ থোৰা নলগাবা হয়নে এই অল্প বিদ্যা ভয়ংকৰী এনেকুৱা কিছুমান ফকৰা যোজনা অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ যিবোৰ ব্যৱহাৰ কৰিলে কথাবিলাক কোৱাত ধৰক অকণমান মানে ৰস লগাই কোৱাৰ নিচিনা হয় আৰু এতিয়া ধৰক আমি কওঁ যে অধিক মাছত বগলী কণা হয়নে তাৰ মানে কি হয় আৰু কিবা এটা বস্তু ধৰক বহুত বেছি দেখিলে তাৰ মানে এনেকুৱা লাগে ইমানখিনি বস্তু দেখিছোঁ কোনটো লওঁ কোনটো ধৰোঁ কোনটো নলওঁ এনেকুৱা নিচিনা লাগেই তাৰ মানে আমি নিৰ্দিষ্ট যিটো বস্তু ল'ব লাগে সেই বস্তুটো ল'বলৈ পাহৰিয়েই যাওঁ কাৰণ আমি বহুত দেখিছোঁ গতিকে বহুতখিনি দেখাৰ ফলত আমাৰ কি হয় যিটো বস্তু আমাৰ আচলতে প্ৰকৃততে যিটো ল'ব লাগিছিল সেইটো ল'বলৈ আমি পাহৰিয়েই থাকোঁ সেই তেনেকুৱা হয় দিয়ক আকৌ ধৰক অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ যদি মানুহে কয় যে যদি অভ্যাস কৰে তেতিয়াহ'লে কাণৰ ফুটায়েদি শৰ মাৰিব পাৰে যদিহে অভ্যাস থাকে কিছুমান কাম কৰিবলৈ তেতিয়া হ'লে অতি সহজ হৈ পৰে কিন্তু যদি অভ্যাসেই নাথাকে কৰাৰ কোনো অভ্যাসেই নাথাকে কোনো দিন কৰিয়েই পোৱা নাই তেতিয়া হ'লে সেই কামটো কৰিবলৈ গৈ টো একো লাভ নাইকিয়া হয়নে নহয় ঠিক তেনেকৈ ধৰক অধিক ভোজন পেটলৈ বেয়া আপোনাৰ পেটৰ অনুসৰিহে খাব লাগিব আপুনি পেটটোতকৈ যদি বেছিকৈ খাই দিয়ে বোলে বৰ ভাল লাগিছে বহুত বেছি খাই দিওঁ কিন্তু পেটেতো সহ্য নকৰিব গতিকে পেটটো চাই খাব লাগিব আপুনি যদি পাইছে বিয়া এখনলৈ গৈছে একেবাৰে বহুত ধুনীয়া ধুনীয়া বস্তু পাইছে আপুনি খাবলৈ কিন্তু আপোনাৰ পেটে সহ্যয়েই নকৰে সেইখিনি যদি আপুনি ভৰাই লৈ আহে হয়তো মুখেদি ওলাব নহ'লে পকৰে ওলাব যিকোনো এটা ৰাস্তাইদি ওলাই যাবই লাগিব কাৰণ সেইটো আৰু সহ্য নকৰে দিয়কচোন হয়নে নহয় ঠিক তেনেকৈ ধৰক অতি ভক্তি চুৰৰ লক্ষণ আৰে তুমি ভক্তি কৰিবই নাজানা তুমি মানুহক দেখুৱাই তুমি অতি ভক্তি কৰিছা এইটো জানো চুৰৰ লক্ষণ নহয় চুৰে কি কৰে চুৰ কৰিবলৈ যোৱা আগতো ভগৱানক প্ৰণাম কৰে গতিকে মানুহে কয় যে ই অতি ভক্তি কৰিছে চুৰৰ লক্ষণ হয়নে নহয় বাৰু কওকচোন আমি অসমীয়া মানুহবিলাকে এইবোৰ কথা কথাই প্ৰতি লগাই লগাই কওঁ ইজনে সিজনৰ লগত কথা পাতিলে কিবা কেইজনীমান বিয়নী ধৰক লগ খাই পেলাই বিয়নী মেল পাতিছোঁ তেতিয়া ইজনী সিজনীয়ে কথা পাতোঁতে এনেকুৱা কথাবিলাক ওলায়েই দিয়কচোন আৰু এইবোৰৰ মাজেদি ধৰক কিছুমান কথা মানে ল'ৰা ছোৱালীক বুজাইও দিয়া হয় আৰু আমাৰো নিজৰো অকণমান কথা পাতি ভাল লাগে তেনেকুৱা কথাবিলাক পাতিলে ঠিক তেনেকৈ ধৰক অচিন কাঠৰ থোৰা নলগাবা এই কথাটো এতিয়া কিয় কোৱা যায় যে কিবা এটা বস্তু আমি এই মানুহজনক আমি চিনি পোৱা নাইকিয়া কিন্তু এই মানুহজনক মাতি পেলাই যদি আমি কিবা এটা কাম কৰিবলৈ লওঁ তেওঁ কোন তেওঁ ক'লৈ আহিছে ক'ৰ মানুহ কি কথা কি বতৰা আজিৰ যুগত কিন্তু এই বস্তুটো জোখতকৈ বেছি হৈ পৰিছে কাৰণ আমি আনছিন মানুহ কিছুমানক আমি নিজৰ কৰি ল'ব বিচাৰোঁ পটককৈ নিজৰ কৰি লওঁ সেইটো কিন্তু ভুল কাৰণ তেওঁ বা কোন তেওঁক আমি জানাৰ প্ৰয়োজন আছিলে তেওঁক নজনাকৈয়ে এজন বেপাৰীয়েই ধৰক আহিছে সেই বেপাৰীজনে কি বস্তু লৈ আহিছে তেনেকুৱা অদ্ভুত ধৰণৰ মানুহ আজিকালি আহে বেপাৰ কৰাৰ চলেৰে কিবা কিবি কৰাৰ চলেৰে অঁ মণিহাৰী দোকানী ফেৰিৱালা কিবা কিবি এনেকুৱা অজস্ৰ মানুহ ঘৰলৈ সোমায় সেই মানুহবিলাকক আমি আচলতে প্ৰশয় দিব নালাগে কিন্তু আমি ভুল কৰোঁ আমি অসমীয়া মানুহবিলাকে কি কৰোঁ তেনেকুৱা মানুহবিলাকৰ লোভত পৰি যাওঁ যাৰ ফলত আমাৰ বৰ্তমান সমাজখন বহুত ক্ষতি হৈছে গতিকে আমি এনেকুৱা ভুলবোৰ নকৰিবলৈ আমি অসমীয়া ভাষাত এনেকুৱা ফকৰা যোজনাবোৰ ব্যৱহাৰ কৰোঁ